বৰ্তমান চহৰ অঞ্চলত ঘৰ বাৰী নিৰ্মাণ বা অন্য়ান্য কিবাকিবি কামত গছ গছনি যিটো হাৰত মানে কাটি নোহোৱা হ'বলৈ ধৰিছে সেইটো কাৰণে আমাৰ পৰিৱেশত কিছু পৰিমাণে হ'লেও প্ৰত্যাহবান আহি পৰিছে সেইবাবে বিশেষকৈ বাগিচা বা গছ গছনি ৰোৱাৰ পোষকতা সদায় কৰোঁ আৰু গছ গছনি বা ফুলনি যিমানেই বৃদ্ধি হয় পৰিৱেশৰ পৰিৱেশো সতেজ হৈ থাকে আৰু সুন্দৰ এক মুক্ত পৰিৱেশ প্ৰদান কৰে সেইবাবে বাগিচাৰ কামটো হবি হিচাপে নিৰ্বাচন কৰিছোঁ